হেল্ল' অ' ভনী বা তই ক'ত আছ' অ' অ' এই মই তোক অথনি পৰা বিচাৰি ফোন মাৰি আছোঁ নাই ফোন ৰিচিভ নকৰ' অ' নেটৱৰ্কো নাই তাৰপিছত অ' বিশাললৈ যাম বুলি ভাবিছোঁ যাবি নেকি অ' জানো আকৌ কাইলৈ যাম বুলি ভাবিছোঁ শুক্ৰবাৰে যাবি

অ' হ'ব পৰহিলৈ যাম কিন্তু লগতে যাম আকৌ দেই এই ডাই কাজলখনতে যাম

মই কুকাৰ ল'ম আৰু ল'ৰা কাপোৰ কানি

অ' অ' অ' অ' তাৰপৰা হেৰি অ' মিলাম মিলাম তাকে যদি ডিছকাউণ্ট দিয়ে কিবা তেতিয়া কিন্তু দুইজনীয়ে হ'ব দে